হেল্ল' হয় বাইদেউ নমস্কাৰ মই নৰ্থ লখিমপুৰ কলেজত মানে পি এইছ ডি কৰি আছোঁ মই মানে ৰিচাৰ্ছ ৰিচাৰ্ছৰ কাৰণে মই মানে আপোনাক আপুনি পাট মুগাৰ মানে তাঁত বয় ন' মুগাৰ সূতাৰ এনেকৈ তাঁত বয় মোক মানে দাদা এজনে আপোনাৰ নম্বৰটো দিলে অঁ মোৰ ৰিচাৰ্ছৰ টপিকটো মানে পাট মুগাৰ ওপৰত আছিলে আপোনাক মই কেইটামান কথা সুধিব পাৰিম নি বাৰু বাইদেউ মানে তাঁত তাঁত তাঁত মুগা তাঁত তাঁত বোৱা সেইটো মানে সঁজুলিৰ বিষয়ে সঁজুলি কিছুমানৰ বিষয়ে আপুনি মোক ক'ব পাৰিব নি বাৰু অঁ হয় হয় অঁ অঁ আৰু বিশেষকৈ আমি কোনবিলাক মানে কোনবিলাক কেনেকৈ ইউজ কৰে মানে মানে ব্যৱহাৰ কৰোঁ আমি এই তাঁত মুগা বওঁতে কোনবিলাক কোনবিলাক সঁজুলি মানে বিশেষকৈ হয় বাৰু কথাটো অঁ অঁ অঁ অঁ হয় অঁ সে সেনেকৈ বাৰু বেছি ভাল হ'ব ফোনত কোৱাতকৈ অঁ সেইটো হয় বাৰু ঠিক আছে বাৰু মই আপোনাক তেনেহ'লে অঁ ঠিক আছে আপোনাৰ এড্ৰেছটো দি দিব মই আপোনাৰ ঘৰলৈকে এপাক যামগে বাৰু ভালকৈ জানি লম তাত তেতিয়া অঁ ঠিক আছে বাৰু হ'ব দিয়ক অঁ অঁ ধন্যবাদ